দেৱ জন্তুবোৰ মই নিজে চাওঁ চাই কিনে তেওঁলোকৰ লগত তাহাঁতক খাবলৈ মই দিওঁ ৰাতিপুৱা হ'লে মানে কি কেনেকৈ দিব লাগে মই দিওঁ দানা দিওঁ তিনি টাইমত মানে এক টাইমত দিওঁ তুঁহ গুৰি দিম তুঁহ গুৰি দি কিনে আকৌ খেৰ দিম খেৰ দি কিনে কিবাকিবি আকৌ আমি ধুনীয়াকৈ খাবলৈ থওঁ সেই বস্তুবোৰ দিওঁ শাক পাচলি পেলনীয়া শাক পাচলিবোৰ দিওঁ খাবলৈ তেতিয়া ধুনীয়াকৈ গৰুটো ধুনীয়া হৈ থাকে ন আৰু তেতিয়া তিনি টাইম হেৰিয়াটো চাওঁ ছাগলীকো তেনেকৈ দিওঁ দি কিনে আমি খুলি কৰি চাফ চিকুণ কৰি পঠিয়াই দিওঁ তাপা তেনেকৈ দি কিনে আকৌ খোৱা মেলা দিওঁ খোৱা মেলা দি কিনে আৰু তাৰপা দি কিনে তাৰ তাহাঁতক কেনেকৈ কেনেকৈ বান্ধিব লাগে কেনেকৈ কেনেকৈ থ'ব লাগে কেনেকৈ মেলিব লাগে সেইখিনি কওঁ কৰা পিছত থৈ আহি কিনে চাফ চিকুণ কৰিবলৈ হ গোবৰখিনি গোহালিত দেখোঁ ঘৰ গোবৰখিনি পেলাওঁ গা ওচৰ চুবুৰীয়া মানুহবোৰ দিও দিওঁ নিজেও অলপ মই শাক পাচলি দিওঁ বেল নুপুং সেই গোবৰখিনি বহুত কামত দিয়ে গোবৰখিনি বহুত কামত দিয়ে তাৰমানে তা গোবৰখিনি বহুত প্ৰয়োজনীয় বস্তুৱেই এনেকুৱা গোবৰ নহ'লে শাক পাচলি নহয় বাৰীহও একো নহয় চোতালত মচিবলৈও হয় সেইখিনি গোবৰ ছাগলী গোখিনিও বহুত কামত দিয়ে আ শাক পাচলিবোৰ দিং একেবাৰে গুৰিয়ে গুৰিয়ে তামোল পুলিত দিং কিমান ধুনীয়া বস্তুটো হয় আমি বহুত প্ৰয়োজনীয় বস্তু সেইকেইটা তেনেকৈ দি কৰি আৰু খোৱাই মেলি পঠিয়াই চাফ চিকুণ মচি কুচি থওঁ সেইবোৰ লৈ মেলি লৈ মেলি থৈ কৰি আহি কৰি চব গৰু ছাগলী কুকুৰা হাঁহ কুকুৰা বেৰ চেৰ মাৰি কৰি থৈ ধুনীয়াকৈ বান্ধি ঘুটি মাৰি এনেকৈ চাফ চিকুণ গোহালি চাফ চিকুণ কৰোঁ গঁৰাল চাফ চিকুণ কৰোঁ কৰি পানী কোনখিনি সময়ত খাবলৈ দিব লাগে পানী কোনখিনি সময়ত খাবলৈ দিব তাহাঁতক দুপৰীয়া হ'লে পানী দি আকৌ ৰছী বান্ধো আকৌ গধূলি ইয়ালৈ বান্ধোহি আনি কিনে সেইটো গোহালিত মানে বহুত আপডাল কৰিবই লাগিব গৰুৰ কাৰণে ছাগলীক আপডাল কৰিব লাগিব তেতিয়াহে বস্তুটো সফল হ'ব ল'ব যেনেকৈ আমি ল'ৰা ছোৱালী তুলি কৰিছো তেনেকৈ হ'ব লাগিব সেইটো কথালৈ কিনে কৈছো খোৱা মেলা দি কৰি দানা খাবলৈ দিওঁ দানা খাই মেলি আৰু গধূলি হ'লে মানে আকৌ এপাক ৰাতি আকৌ চাবলৈ আহোঁ ৰাতি যে গঁৰালটোত গোহালিটোত কেনেকুৱানো খাইছে নে নাই খোৱা খাইছে নে নাই খোৱা গৰুৱে দানা খাইছে নাই খোৱা খাইছে নে নাই খোৱা গৰুটোৱে চাবলৈ আহো কি মহে কামুৰিচে নেকি তাত জাক এটা দিব লাগে ধুনীয়াকৈ ধুনীয়াকৈ জাক এটা দি দিম গৰুকেইটা ধুনীয়াকৈ থাকক পাৰিলে আঁঠুৱাও তৰি দিব লাগে গৰুৰ কাৰণে গৰুক বহু আপডাল কৰিব লাগে জন্তু বস্তুটো চব আপডাল কৰিবলৈ জন্তু বস্তু বুলি আপডাল কৰিবলৈ চবকে যেতিয়া সফল হয় আমি তেতিয়া সেৱা বহুত যত্ন পাওঁ গাখীৰ খোবলৈ পাওঁ গাখীৰো খাবলৈ পাওঁ ভাল দিয়ে গাখীৰ দিয়ে খুৰা চুৰাবোৰ চফাকৈ ধুই পখালি থ'ব লাগে সিহঁতক গৰুবোৰ আপডাল কৰিব লা সিহঁতেটো বহুত মৰমত থ'লেহে সিহঁতে ভাল পায় সিহঁতে এতিয়া আমাক মৰম কৰে আমি সিহঁতক মৰম কৰো গৰু ছাগলী হাঁহ কুকুৰা গ কুকুৰলৈকে কুকুৰলৈকে তেনেকৈ কৰি ৰাখি থাকিলে ভাল লাগে বৰষুণত তিয়াব নালাগে বৰষুণ দিলে বৰষুণত দিলে গুচি আহে আকৌ গা মৰা ধুই দিব ধৰাই দিব লাগে মাজে মাজে ধুৱাই দিব লাগে আৰু চাফ চিকুণকৈ চাফা কৰি থ'ব লাগে সিহঁতি বহুত ভাল পায় প মানুহে কিছুমানে দেখো গৰু গ গৰু চৰু নুধোৱে আমি এনেকৈ ধুই পখালি থওঁ গৰুবোৰ কিমান সফল সফল হয় আজিকালি আকৌ এৰিবলৈ ভয় আছে খালী বান্ধাত বান্ধাতে থাকে পথাৰ ভয় ভয়তে বন্ধাই পেলে ওলাইছে ইয়াতেকে কৰিলেও ওলাব নোৱাৰাকৈ মই বহুত আপডাল কং খালি গ'ল এই গৰু ছাগলী হাঁহ কুকুৰা চব বস্তুৱে

সে সেইবোৰ কৰি মেলি কাৰণে কিমান এতিয়া কৰি মেলি বুঢ়া বুঢ়ি হৈ গৈছোগৈ আমি দেই এইবোৰ কৰি মেলি থাকোতে মেলোতে ক'ব কৰিবই লাগিব চাফ চিকুণ ঘৰ দাম গোটেই গোহালি পানী মাৰি একদম লিপি কুচি থ'লে তাত ভাত খাব পৰা হ'ব লাগিব গোহালিটো য'ত গৰু থাকে একদম চাফ চিকুণ কৰি গোহালিটোত একদম গৰু গৰু থকা মানুহ একদম তাত মানে ফুক মাৰি ভাত খাব পৰা হ'ব লাগিব তেতিয়া গৰুৱে বহুত ভাল পায় বস্তুৱে যিকোনো বস্তু মানে চাফ চিকুণ কৰি দিলে ভাল পায় থাকিবলৈ